এজন সাধাৰণ জনতা হিচাপে যেতিয়া দুখন দেশৰ মাজত খেল চলি থাকে যেতিয়া দুখন দেশৰ মাজত কম্পিটিচন চলি থাকে তেতিয়া নিজৰ দেশৰ সমৰ্থন এনেয়ো কৰিবয়ে সকলোৱে কিন্তু ধৰি লওঁক নিজৰ দেশৰ খেলুৱৈয়ে সিমান বেছি ভাল খেলা নাই তাৰবাবে আমি তেওঁক কেতিয়াবা বেয়াকৈ কওঁ মনত বেয়া কথা আহে যে যে খেলিবপৰা নাই কিন্তু অপজিত বেলেগ দেশখনৰ খেলুৱৈয়ে যেতিয়া ভালকৈ খেলে তেতিয়া তেওঁক আমিও প্ৰশংসা নকৰাকৈ নাথাকোঁ প্ৰশংসা কৰোঁ কাৰণ ভাল খেলিছে যেতিয়া প্ৰশংসা কৰিবই লাগিব আমাৰ নিজৰ দেশৰ মানুহেও ভাল খেলিলেও আমি প্ৰশংসা কৰিম গতিকে খেলৰ যেতিয়া দুখন দেশৰ মাজত কম্পিটিচন চলি থাকে তেতিয়া আমি সাধাৰণতে নিজৰ দেশক সমৰ্থন কৰাৰ লগতে যদি প্ৰতিপক্ষই ভাল প্ৰদৰ্শন দিয়ে তেতিয়া তেওঁকো আমি প্ৰশংসা কৰোঁ প্ৰশংসা কৰি আমি মুঠতে খেল উপভোগ কৰোঁ ভাল খেলিছে যিহেতু তেওঁকো সমৰ্থন কৰিব লাগিব এতিয়া তেওঁকো আমি প্ৰশংসা কৰোঁ আৰু আমি খেল উপভোগ কৰোঁ আৰু নিজৰ দেশে ভাল খেলিলেও কওঁ গতিকে সেইটো এটা আমোদজনক পৰিৱেশ আচলতে দুখন দেশৰ মাজত যেতিয়া খেল সৃষ্টি হয় তেতিয়া দুয়োখন দেশে নিজৰ নিজৰ দেশক সমৰ্থন কৰে তো আৰু সমৰ্থন কৰি উৎসাহ বৃদ্ধি কৰে তাৰ লগতে যেতিয়া নিজৰ দেশক ভাল খেলে তেতিয়া আৰু বেছি আনন্দিত হয় কিন্তু যেতিয়া নেখেলে বা অপজিত অপজিত দেশখনে যেতিয়া ভাল খেলে তেতিয়াও তাক ভাল খেলিলে সমৰ্থন কৰোঁ আৰু সঁহাৰি জনাওঁ যে ভাল খেলিছে গতিকে তেওঁক আমি সমৰ্থন কৰোঁ আৰু উপভোগ কৰোঁ খেল প্ৰশংসা কৰাতো দৰকাৰী কাৰণ ভাল খেলিছে যিহেতু প্ৰশংসা কৰিবই লাগিব আৰু বেয়া খেলিছে মানে এইটো নহয় যে তেওঁক আমি উপলুঙা কৰোঁ নহয় প্ৰশংসা কৰিবই লাগিব ভাল খেলিলে বেয়া খেলিলেও আমি চাম মুঠতে আমোদজনক পৰিৱেশ খেলত সমৰ্থন থকিবই তাত দেশপ্ৰেমো জড়িত হৈ আছে তাৰ লগতে যিজন যোগ্য তেওঁক প্ৰশংসা কৰিবই লাগিব সেইটো মোৰফালৰপৰা মই কৈছোঁ